হেল্ল' অঁ অঁ এইয়া আশোক ট্ৰেভেল এজেঞ্চি হয়নে অঁ অঁ আচ্ছা মই মই সত্ৰধৰ হাজৰিকা অঁ এই মই আপোনাৰ এতিয়া কৈছোঁ তিনচুকীয়াৰপৰা মই তাকে গোলাঘাটত অকণমান গোলাঘাটখন মই ইমান চিনি নাপাওঁ ভালকৈ তাকে যাব খুজিছিলোঁ গোলাঘাটত গোলাঘাটত এনেই কি কি জেগা চাবলগীয়া আছে বাৰু অঁ কাজিৰঙাখন

হয় হয় অঁ অঁ অঁ অঁ হয় হয় হয় অঁ অঁ আপোনালোকৰ ট্ৰেভেল এজেঞ্চিত কি কি ধৰণৰ ব্যৱস্থা আছে ধৰক আমি গ'লে মানে অঁ সেইখিনি ব্যৱস্থা কৰি দিব ন আপুনি অঁ অঁ আচ্ছা অঁ কাজিৰঙা ভিতৰলৈ চেঞ্চুৰিত সোমাবৰ কাৰণে কেনেকে ধৰণৰ কিবা পাৰমিশ্যন চাৰমিশ্যন ল'ব লাগিব নেকি আপোনালোকে ঠিক কৰি নিদিয়ে অঁ অঁ অঁ অঁ অঁ অঁ অঁ গম পাইছোঁ একো অসুবিধা নহয় নহয় ন আপোনালোকে সকলোখিনি কেয়াৰ কৰিবতো অঁ অঁ আমি অতি সোনকালে অঁ আমি এতিয়া অতি সোনকালে আপোনাৰ লগত যোগাযোগ কৰিম আপুনি যাতে ভালকৈ আমাক গোটেই গোলাঘাটখনৰ ভাল ভাল জেগাবিলাক দেখাই দিয়ে অঁ ঠিক আছে বাৰু থেংক ইউ দিয়ক ৰাখিছোঁ